অ' হয় হয় কোৱা বিহুত পিঠা পনা পুৰিব লাগিব আকৌ ভোগালী বিহু নহয় জানো অ' অ' অ' অ' তিল আছিলে আকৌ পাই আমাৰ ঘৰতো আছিলে আমাৰ ওচৰৰ ইহঁতৰ এই হেৰিহঁতৰ ঘৰতো আছিলে এই চম্পাহঁত ঘৰত তিলপিঠা কেইটামান পুৰিব লাগিব তাৰপিছত আকৌ গেলোৱা পিঠা পুৰিব লাগিব অ' গেলোৱা পিঠা পুৰিব নাজানা অ' গেলোৱা পিঠা পুৰিবলৈ হেৰি কৰিবা চাউলকেইটা খুন্দি ল'বা এইবোৰ তকোৱা এনেকুৱা জাতৰ চাউল চাউলখিনি খুন্দি ল'বা ঢেঁকীত খুন্দিপেনি গুৰ নাৰিকল চাৰিকল নাৰিকল দি বা বেকিং অকণমান দিবা তাৰপিছত মৈদা চৈদা এনেকৈ মিক্স কৰিপেনি সানি থৈ ৰাতিটো সেইদিনা থৈ দিলে অলপ ভাল আৰু এতিয়া ঠাণ্ডা দিন যে তাৰপিছত সেইদিনাখন তেলটো কেৰাহিত দি আৰু তেলটো যেতিয়া গৰম হ'ব তেতিয়া এটা এটাকৈ দিলে বেছি ফুলি যায় আৰু ডাঙৰ ডাঙৰকৈ বস্তুটো হয় এটা এটাকৈ দুই তিনিটা এনেকৈ ৰিফাইনতে ভাল হয় মিঠাতেলত অকণমান পিছত টান হয় বুলি কয় ৰিফাইনত বস্তুটো বেছিকৈ ফুলে অকণমান তাত জাষ্ট নিমখ অকণমানো দি দিব লাগে তেতিয়া তাৰ সেই মিঠা সোৱাদটো উঠে আৰু অ' অ' অ' অ' অ' মোৰ মই বিশেষ বৰকৈ বনাই নাই পোৱা দেই অ' অ' অ' পানীপিঠাটো পানীত তেনেকৈ ম হেৰিটো সানি পেনি পানীটো উতলাই পেনি তাত দি দিয়ে অ' হ'ব দিয়া মই গৈ তুমি খুন্দিবা মই গৈ দেখাই দিমগৈ অ' অ'